এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ আৰু পুৰুষ মহিলাই নিজৰ দায়িত্বখিনি ভাগ কৰি লয় মানে আগৰ পৰাই ভাগ হৈ আছে পুৰুষৰ দেহাটো অলপ টান তেওঁলোকে বাহিৰা কামবোৰ খুউব সহজতেই কৰিব পাৰে আৰু মহিলাৰ দেহাটো অলপ কোমল তেওঁলোকে নিজৰ ঘৰৰ দায়িত্ববোৰ পালন কৰে মই কিতাপত পঢ়িছিলোঁ সেইবাবে পুৰুষসকলক বাহিৰা কোনো কাম কৰিবৰ কাৰণে তেওঁলোককেই কোৱা হয় আৰু মহিলাই নিজৰ ঘৰখন পৰিপাটিকৈ ৰাখি কোমল কোমল কামবোৰ যেনেকে তেওঁলোকৰ যাতে একো ক্ষতি নহয় তেওঁলোকে কাম কৰি পেলাই নিজৰ নিজৰ কৰ্তব্যটো ভালদৰে পালন কৰে আৰু এই বিকাশ হৈছিলে ভূমিকাবোৰৰ খুব আগতেই কাৰণ তেওঁলোকে নিজেই বাচি লৈছিল যে পুৰুষে কোনখিনি কাম কৰিলে তেওঁৰ সুবিধা হ'ব আৰু মহিলাই কোনখিনি কাম কৰিলে তেওঁৰ সুবিধা হ'ব তাৰ ওপৰতহে এখন ঘৰ বিস্তাৰিত হ'ব ভালদৰে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আহি থকা জীৱনটো ভালদৰে পালন কৰিব পাৰিব পঢ়া পাতিবোৰ ভালদৰে শিক্ষা দীক্ষাবোৰ তেওঁলোকে ল'ব পাৰিব মাকৰ ভূমিকা আৰু দেউতাকৰ ভূমিকা নিজৰ ল'ৰা ছোৱালীৰ ওপৰত খুবেই পৰে কাৰণ প্ৰথমে ল'ৰা ছোৱালীৰ শি বিদ্যালয় হৈছে ঘৰখনেই আৰু ঘৰখনৰ মেইন গুৰিটাই হৈছে পুৰুষ আৰু মহিলা মানে দেউতা আৰু মা দেউতা মা অবিহনে এই পৃথিৱীখন একোৱেই নহয় পুৰুষ মহিলাই উভয়ে এখন ঘৰ চলাইকেনে দায়িত্ববোৰ ভালদৰে পালন কৰে